ডিছ কল ইজ নাউ বিং ৰেকৰ্ডেড

খবৰ ভালনে দিয়া ঠিকে আছে বাৰু শুনা পাইচেনে বাৰু অ তাৰপা এতিয়া কথাটো কি চিন্তা কৰিলে ফাৰ্মখন খোলা ফাৰ্ম খোলাৰ কাৰণে এতিয়া পইচা প্ৰয়োজন হ'ব এতিয়া আপোনাৰ কিমান মান আছে পইচা মোৰ বিশেষ পইচা নাই বুজিছে ফাৰ্মখন খোলাৰ কাৰণেতো এটা মোটা ধন প্ৰয়োজন হ'ব কাৰণ আমাৰ বস্তুটো একেবাৰে আৰম্ভণি পৰাই কৰিব লাগিব নহয় আপোনাৰ মোৰো সেই সিমানটো পইচা নায়ে আপোনাৰটো যথেষ্টই আছে মোৰ তাৰ আধাও নাই গতিকে আমি ব কথাটো ধৰক আপোনাৰ প্ৰথমৰ পৰাই আৰম্ভ কৰোঁ অ এতিয়া জেগাখিনি ক'ত ঠিক কৰিলে ফাৰ্মখনৰ কাৰণে

আমাৰ ঘৰটো এতিয়া কিমান মানৰ হ'ব বা কাৰণ যিহেতু আমি হয় হয় হয় কাৰণ কথা পতাৰ মতেতো প্ৰথম ব্ৰইলাৰ মুৰ্গীৰ পৰা খুঁটি আৰম্ভ কৰিব লাগিব এতিয়া ঠাণ্ডা দিনো আহি আছে আমি সোনকালে ও কামটো আৰম্ভ কৰিলেহে হ'ব ব্ৰইলাৰ এতিয়া ধৰি লওক আপোনাৰ প্ৰায় পোহাৰ পৰা চল্লিচ পঞ্চল্লিচ পঞ্চাচ দিনমান সময় লাগি যায় বিক্ৰী কৰা লৈকে অঁ ফাৰ্মখনৰ কাৰণে যিখিনি বাঁহ লাগিব বাঁহখিনিৰ কাৰণে কি ব্যৱস্থা হ'ব এতিয়া বাঁহ বাৰীতে আছেনে নে কিনিব লাগিব খুঁটাখিনি বাঁহৰে হ'বনে নহয় প্ৰথম সদ্যহতে আমি দুশ দুশমানৰ পৰা আৰম্ভ কৰোঁ নে কি ভাবিছে আৰু আপোনাৰ যিহেতু ইমানটা বাঁহৰ চব গোটেই বাঁহখিনি কিনিব গ'লেতো বহুত পইচা গুচি যাব আকৌ ধৰক আপোনাৰ ঘৰতো বনাওঁতেনেও এসপ্তাহ দহদিন চাগে সময় লাগিব এইখিনি হাজিৰা দিব লাগিব মোৰতো ইমান অভিজ্ঞতা নাই আৰু ল'নৰ কথাটো যে পাতিছিলোঁ ফাৰ্ম খোলাৰ ল'নটো টো কিবা ল'ন এটা দিছে বুলি আপুনি জনাইছিলেও অকণমান লাইনটো লগাইছেনে ঠিক

মোৰ একেবাৰে চিনাকি নাই নহয় মানে পাৰ্ছনেল ল'নৰ কথা কৈছে পাৰ্ছনেল ল'ন ল'লেতো আপোনাৰ বহুত ইণ্টাৰেষ্ট ভৰিব লাগিব প্ৰায় আপোনাৰ এঘাৰ বাৰ পৰা বা বেছি তাতকেতো বহুত বেছি গৈছিলে মোৰ সেইদিনা হিচাপ এটা দিছিলে সেইটো হিচাপত ধৰক আপোনাৰ ল'ন লৈ ফাৰ্ম খুলি আকৌ ইনষ্টলমেণ্টেই মাৰিব নোৱাৰিম কাৰণ ব্ৰইলাৰ পোৱালিখিনি বা ঘৰটো আমাৰ ঘৰটো আৰম্ভ কৰোঁতে দহ পোন্ধৰ দিন গুচি যাব তাৰপাছতহে পোৱালি আনিব পাৰিম পোৱালি আনি পোহালৈকে আপোনাৰ তাতো ধৰক দুমাহ দিন তিনিমাহ দিন তিনি মাহৰ পিছতহে আকৌ বেছি কুচি আমি ইনষ্টলমেণ্ট মাৰিবগৈ পাৰিম সেই হিচাপত হ'লে মানে আপোনাৰ মই প্ৰথমৰ ইনষ্টলমেণ্টোৱেই দিবগৈ নোৱাৰিম নহয় যিহেতু একেবাৰে মূলধন নাই আৰু এইটো আপুনি যে এটা চৰকাৰী আঁচনিৰ কথা কৈছিলে তাৰ দিয়ে দি তাৰ দি হ'লে অলপ দেৰি হ'বগৈ নেকি সেইটোও বেয়া শুনা নাই বাৰু হ'ব আমি কাইলৈ তেতিয়াহ'লে লগ হৈ পেলাই ধৰক আজি পাছবেলা কথাটো আকৌ এবাৰ আলোচনা কৰি কাইলৈ লগ হৈ পেলাই বেংকত যাওঁ খোলাবাৰ কাইলৈ অঁ নহয় কাইলৈতো খোলাবাৰ নহ'ব নেকি নাই কাইলৈ খোলাবাৰ অঁ হয় হয় কাইলৈ সোমবাৰ কাইলৈ খোলাবাৰে নৈতীয়া

এতিয়া সদ্যহতে ঠাণ্ডা দিন আহি আছে আমি গৰমকৈহে ৰাখিব লাগিব ফেনৰ খৰ্চাটো বাৰু নাই এইটো দিনত আমাৰ অ ফেনৰ সুবিধাটো বাৰু হৈ যাব বুলি ভাবিছোঁ মোৰ আছে কিছুমান পুৰণা ফেন ফেনৰটো হৈ যাব কাৰণ আমি গ গৰম তাৰ গৰমৰ আকৌ পিছৰবাৰ গৰম হ'লে বাৰু নতুনকৈ ব্যৱস্থা কৰি ল'ম এইবাৰ ফেনটো ব্যৱস্থাটো হৈ যাব খালি আমাৰ পোৱালিখিনি প্ৰথম পোহাৰ পৰা বিক্ৰী কৰালৈকে যিখিনি সময় তেতিয়ালে ঠাণ্ডাটো বাঢ়িব সেই সময়তহে হয়তো হিটাৰ বা লাইটৰ ডাঙৰ বাল্ব জ্বলাই পেলাই কাৰেণ্টৰ বিলো বহুত আহিব এতিয়া পোৱালি পোৱালিখিনি অনাৰ লগে লগে খোৱা খোৱা বোৱা খৰচাৰ কাৰণে মানে খোৱা বোৱা দানাৰ কাৰণে এইখিনি আপুনি কিবা হ'লছেল ৰেটত দিব পাৰিম আনিব পাৰিম বুলি যে জনাইছিলে হয় হয় মই চাইছিলোঁ বাৰু এই বিষয়ে এইটো সুধিও চাইছোঁ আকৌ ফাৰ্ম খোলা ল'ৰাক আৰু আজিকালি ইউটিউবত মোবাইল ভিডিঅ'বিলাকো মই চাই পেলাই এইখিনি বাৰু যথেষ্ট কথা শিকি থৈছোঁ

হয় মানে বেমাৰো লাগে বহুতখিনি পোৱালি এইখিনি নিবাৰণৰ কাৰণে মানে হেৰি কৰা হৈছে এইটো অকণমান শিকা হৈছে হ'লেও মানে ধৰক বস্তুটো আ পোহাৰ লগে লগে এইখিনি আহিবই লাইনলৈ তাৰপাছত এই দুই অলপ অলপ তাতে দুই এটা নষ্ট হয় সেইটো নোহোৱা নহয় বাৰু সেইটো থাকিবই টেন পাৰ্চেণ্টমানতো লছ থাকিবই এইটো চব তেনেকৈ মিলাব লাগিব আমি আৰু হ'ল নহ'ব কাৰণ ব্ৰইলাৰখিনি আমাৰ হৈ যোৱাৰ লগে লগে ব্ৰইলাৰখিনি হ'লচেল বা ইয়াতে আমি আৰু এটা ব্যৱস্থাও কৰিম কাটি পেলাই হেৰি কৰিব পৰাকৈ ল'ৰা এটা ৰাখি দিম কাৰণ ইয়াতে ল'ৰা চাফা কৰিবলৈতো এটা ল'ৰা দুটা ল'ৰা লাগিব বহুত লেতেৰাকৈ ৰাখিলে বেমাৰখিনি হ'ব গতিকে সেইখিনি চাফা কৰিবলৈও ল'ৰা লাগিব আৰু এই তাকে ৰাতি ব্ৰইলাৰ কাটিবলৈও লগাই দিম সন্মুখত দোকান এখন আছেই যেতিয়া হয় তাৰ উপৰিও হ'লছেল কৰিম তাৰপৰা আপোনাৰ লোকেল মুৰ্গীটো কি কৰিম আমি ওপৰত এটা বনাই দি ঘৰটোৰ ওপৰলৈ তাতে লোকেল মূৰ্গীখিনি পুহিব পৰা যাব হয় হয় গোটেইখিনি কথা চিন্তা কৰি আছোঁ বাৰু ঠিকে আছে

হ'ব